ব্যৱসায়ত মহিলাসকলে জড়িত হোৱাৰ বাবে খুবেই ভাল হৈছে আজি মহিলাসকলে ব্যৱসায়ত জড়িত হোৱাৰ বাবে সকলো দিশৰ ফালে উন্নতি কৰিব পৰা যায় ব্যৱসায় ময়ো এগৰাকী ব্যৱসায় মহিলায়েই হয় আৰু মহিলাসকল গাঁৱে ভূঞে সকলোতে ব্যৱসায়ত জড়িত হৈ পৰিছে সেইবাবে খুব ভাল কথা হৈছে আৰু মহিলাসকলৰ ব্যৱসায়ত ঘৰ এখন সহায়ক হিচাপে পৰিণতি হয় আৰু মহিলাসকলে এই দিশটো বাছি লোৱাৰ কাৰণে খুবেই ভাল কথা হৈছে আৰু মহিলাসকলৰ যিকোনো ব্যৱসায়তে জড়িত হোৱাৰ বাবে ভাল হয় মহিলাসকলে ব্যৱসায়ত কৰাৰ বাবে ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো সহায় হৈ পৰিছে যিকোনো কি যি নিজৰ হাত নিজেই হাতত খৰচ কৰিবলে উন্নতি কৰি লোৱাৰ সুবিধাাকণো হৈছে আৰু মহিলাসকলৰ সকলো দিশতে আগবাঢ়ি যাবলৈ সুবিধাকণ হয় মহিলাসকলৰ ব্যৱসায় খোৱাৰ বাবে খুব মোৰ ফালৰ পৰা খুব ভাল মতামত হয় মহিলাসকলৰ ব্যৱসায় বাণিজ্যৰ যি হৈছে খুব ভাল কথা হৈ পৰিছে